এইখিনিৰ বিষয়ে ক'বলৈ পাই মই খুব আনন্দিত কাৰণ এই কেলৈ আনন্দিত মই এই ৰান্ধি থকা সময়ত গান শুনা নিউজ শুনা বা কিবা এটা বিষয় শুনি থকা বা ধৰ্মীয় কিবা কথা শুনি থকা এই সময়খিনি মানে মই মোৰ কাৰণে বৰ মানে মূল্যবান কেলৈ এই কেতিয়াবা ৰান্ধি থকা সময়ত মানুহৰ বহুত ধৰণৰ কথা মনত পৰে নিজৰ ভূত ভৱিষ্যত ভাল বেয়া বা কিবা বিপদৰ কথা হ'লেও কেনেকে মনত পৰে আৰু সেইখিনি সময়ত মানে মোৰ বিশেষকে মনত পৰে আৰু সেইখিনি মই ৰান্ধি থকা সময়খিনিত মানে মোবাইলটো ইউজ ইউজ মানে থৈ পেলাই ষ্টেণ্ডত থৈ পেলাই মানে ইউজ কৰি মই খুব ভাল পাওঁ মই গানেই শুনো কেতিয়াবা কেতিয়াবা মই ভগৱানৰ গানো শুনো ধৰ্মীয় বস্তু কথাবোৰো শুনো আৰু বিশেষকৈ কেতিয়াবা নিউজবোৰ শুনো সেইবিলাক শুনিও ভাল লাগে আৰু আজি দেশ বিদেশত কেনেকুৱা ধৰণৰ কথা চলি আছে কি অঘটন হৈছে কি ভাল হৈছে কি বেয়া হৈছে বা আগন্তুক সময় কেনেকুৱা আমি সাৱধানতা সাৱধান হ'ব লাগে সেই সকলো কথাখিনি মোৰ সেইখিনি সময়ত শুনিহে ভাল লাগে ভাল লাগে আৰু মই উপকৃতও হওঁ আৰু এই কামবোৰ সেই কামখিনি কৰোঁতে ৰন্ধন প্ৰক্ৰিয়াত মোৰ প্ৰভাৱ পেলাইনে নেপেলাই বুলি ক'বলৈ হ'লে পেলাই পেলাই মানে কিটো এইটো ভালহে পেলাই বেয়া নেপেলাই মানে মই এইবিলাক শুনিলোঁ শুনিলোঁ কাৰণে নিমখ ঢালি দিলোঁ বেছিকৈ বা শুনিলোঁ কাৰণে মই বোলে কিবা অন্য বোলে মোৰ খোৱাৰ হেৰিটোত মানে আজিলৈকে কমপ্লেইন পোৱা নাই মোৰ সেইটো এটা এক্সট্ৰা মানে মই বেলেগকৈ মোৰ ৰন্ধনৰ হেৰিটোত মোৰ সেইটো মই জানোঁ সেইখিনি মই ৰন্ধন কৰিছোঁ কিন্তু শুনি থাকি মোৰ বহুত ভাল লাগে আৰু সেইটোৱে মেইন ইম্পৰ্টেণ্ট কথা আৰু খালি শুনি থকা সময়ত অকণ সাৱধান হ'ব লাগে কেলৈ পানীৰ কথা আৰু মোবাইলৰ কথা বহুত এই দুয়োটাই এটা বেলেগ বেলেগ বস্তু হয় যিটোৱে সিটোৱে সিটোক অপকাৰ কৰিব পাৰে কিন্তু মানে সেই সময়খিনি মানে যথেষ্ট মই মানে মানে আনন্দ উপভোগ কৰোঁ মানে যথেষ্ট সেইটোৰ বিষয়ে সিমানেই ক'লোঁ আৰু ৰান্ধিও ভাল লাগে সেইখিনি সময়ত সেনেকৈ শুনি থাকিলে কেতিয়াবা ধুনীয়া গান এটা বা ঈশ্বৰৰ হেৰিটো শুনি থাকিলে মই মোৰ মানে অভিজ্ঞতাটি মানে মোৰ ৰান্ধাখিনিও মানে ভাল হয় যেনেই মোৰ লাগে